হেল্ল' এইটো বাৰু কেব এজেঞ্চিত লাগিছে নেকি অলৰেদি মই কেব এখন বুক কৰিছিলোঁ আপোনালোকৰ এজেঞ্চিৰপৰা অল কেবখন এতিয়ালৈকে আহি পোৱাহি নাই আৰু দুঘণ্টা হ'ল কেবখন বুক কৰা কিন্তু কেবখন এতিয়ালৈকে হা নাই আৰু ড্ৰাইভাৰজনক ইমান ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই আপোনালোকে জানেনে নাই যে মানুহৰ কিমান ইমাৰজেঞ্চি কাম থাকে কিন্তু আপোনালোকৰ এই ইমা মানে চিঞ্চিয়াৰ নোহোৱা বাবে আপোনালোকৰ এজেঞ্চিটো চিঞ্চিয়াৰ নোহোৱাৰ কাৰণে আজি মোৰ বহুত কাম লছ হ'ল আৰু সেইটো আপোনালোকে বুজিব লাগে যে মানুহৰ কিমান ইমাৰজেঞ্চি কাম থাকে আৰু কিমান ইম্প মানে কাম মানে দিনটোত থাকে আৰু হ'লেও অপোনালোকক পে' কৰাৰ পিছতো পইচা পে' কৰাৰ পিছতো আপোনালোকে কেবখন আহি নাপায়হি যদি আপোনালোকৰ এতিয়ালৈকে কেবখন আহি নাপায়হি আপোনালোকৰ এজেঞ্চিটোয়ে এটা ড্ৰাইভাৰজনক হ'লেও আপোনালোকৰ এজেঞ্চিয়ে জানিব লাগে যে ড্ৰাইভাৰজন গৈ পোৱাহি নাই বা কিয় গৈ পোৱা নাই এটা খবৰ ল'ব লাগে ন আৰু দ্ৰাইভাৰজনেও ফোনটো ৰিচিভ নাই কৰা কিমান প্ৰব্লেম হয় মানুহৰ য'ত আৰু অলৰেদি মই পইচা পে' কৰা আছে যদি আপোনালোকৰ কেবখন আহি নাপায়হি এতিয়ালৈকে মোক পইচাটো ৰিটাৰ্ন কৰক আৰু মই বেলেগ এখন কেব বুক কৰি এতিয়া যাম